হাঁহ কুকুৰা বেমাৰ হ'লে মানে বেজী দিব লাগে ডক্টৰ মাতিব লাগে বেজি দিব বেজী আনিব লাগে বেজী দিব লাগে আজিনা ওলাই পটাচ পানীৰে ধুৱাব লাগে আৰু পটাচ পানীৰে ধুৱাব লাগে

কুকুৰা হাঁহ বগা বগা হাগিলে আমি তাক বেজী মানে মাৰি দিওঁ বেজী দিয়াৰ পাছত কুকুৰাবোৰ বান্ধি থ'ব লাগে হাঁহ কুকুৰাবোৰ বাহিৰত পানী খাবলে ওলাই দি ওলাব মেলি দিব নথাগে বাহিৰত পানী খাবলে যাব তাত দিব নালাগে বাহিৰৰ লেতেৰা পানী খালে মানে বেছিকৈ বেমাৰটো হয় সেইকাৰণে গঁৰালটো চফা কৰি গঁৰালৰ ভিতৰতে বান্ধি থ'ব লাগে বান্ধি থ'ব লাগে তেতিয়া কুকুৰাবোৰ ভাল হৈ থাকে হাঁহ কুকুৰাবোৰ হাঁহবোৰৰ কঁকাল ভঙা বেমাৰ হয় আমি সেইবোৰো বেমাৰ হয় হাঁহবোৰৰ কঁকাল ভাঙি পাখি ওলমি যায় সেইবোৰৰ কাৰণেও বেজী আছে দৰৱ আছে দৰৱ আনি খোৱাব লাগে কুকুৰাবোৰ মাহে মাহে তিনিমাহৰ মূৰে মূৰে বেজী মাৰিব লাগে তেতিয়া বেমাৰৰ পৰা মুক্ত হয় আৰু বেমাৰ সেইবিলাক টোপনীয়া বেমাৰ হয় আমি টোপনীয়াই থাকে তিনদিন চাৰিদিন সেইবোৰকো দৰৱ খোৱাব লাগে তিনদিন চাৰিদিন দ ঘৰত দিব লাগে দৰৱবোৰ গৰম পানীত কুহুমীয়া গৰম পানীত দিব লাগে আৰু কুহুমীয়া কুকুৰাবোৰক যেতিয়া বেমাৰ হয় তেতিয়া কুহুমীয়া গৰম পানী খাবলৈ দিব লাগে গৰম পানী খাবলৈ দিব লাগে আৰু গৰম ৰ'দত বান্ধি থ'ব লাগে ৰ'দ পৰা জেগাত থ'ব লাগে ৰদ পৰা জেগাত বান্ধি থ'ব লাগে ৰ'দৰ ছাঁত বান্ধিলে পোৱালিবোৰ বেছিকৈ বেমাৰ হয় বেছিকৈ বেমাৰ হয় আৰু চকুটো আজিনা ওলাই গঁৰালটো লেতেৰা হৈ থাকিলে চকুত আজিনা ওলাই আমি সেইবিলাক আজিনাবোৰ ভালকৈ চাফা পানীৰে ধুৱাব লাগে পটাচ পানী বুলি এটা দৰৱ আছে পটাচ বুলি সেইটো পানী দি চকুবোৰ ধুৱাই দিব লাগে ধুৱাই দিলে আজিনাবোৰ ভাল হৈ যায়